অসমৰ অৰ্থনৈতিক বৃদ্ধিত পৰিসৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা কেইবাটাও উদ্যোগ আৰু খণ্ড আছে এই খণ্ডসমূহ অসমৰ অৰ্থনীতিৰ মঞ্চত এক উল্লেখযোগ্য ভূমিকা পালন কৰি থাকে আৰু সমগ্ৰ ৰাজ্যৰ উন্নতিৰ বাবে ইহঁতৰ বৃদ্ধি অত্যন্ত প্ৰয়োজনীয় তলত অসমৰ অৰ্থনৈতিক বৃদ্ধিত সহায় কৰা মূল উদ্যোগ আৰু খণ্ডসমূহ উল্লেখ কৰা হৈছে এক নম্বৰ কৃষি অসমৰ অৰ্থনীতিত কৃষিৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ কৃষি আৰু কৃষিভিত্তিক উদ্যোগসমূহ অসমৰ আয়ৰ মূল উৎ ধান চাউল মাচলি তেল বীজ আৰু গা সকা মাছ আৰু হাঁহ পালন অত্যন্ত পৰিচিত কৃষি সামগ্ৰী লগতে অসমত চাহ আৰু পানীৰ উৎপাদনো উল্লেখযোগ্য অসমৰ চাহ বাগিচাসমূহ আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ ৰপ্তানি হয় দ্বিতীয় তেল আৰু গেছ অসম তেল আৰু গেছ উৎপাদনৰ আৰু পৰিশোধনৰ ক্ষেত্ৰত এক অগ্ৰণী ৰাজ্য ৰাইজৰ দক্ষিণ পূৰ্বাঞ্চলত বিশেষকৈ দুলীয়াজান শদিয়া আৰু চাৰালি অঞ্চলত তেল আৰু গেছৰ বৃহৎ মজুতৰ খনিজ সম্পদ আছে এই খণ্ডই অসমৰ অৰ্থনীতিত বৃহৎ আয়ৰ উৎস তৃতীয় তন্তু আৰু বস্ত্ৰ উদ্যোগ অসমত তন্তু তথা মেচোৱা কাপোৰ আৰু বস্ত্ৰ উৎপাদনো এক গুৰুত্বপূৰ্ণ উদ্যোগ বিশেষকৈ অসমৰ মেচোৱা বা মেল বস্ত্ৰৰ উৎপাদন আৰু বেচা বিক্ৰী বিশ্ব বজাৰত অত্যন্ত চাহিদাযুক্ত বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত পৰিসৰে বৰ বৰকৈ সাফল্য লাভ কৰিছে চতুৰ্থ জৈৱিক চাহ আৰু অৰ্গেনিক কৃষি অসমৰ কৃষিত জৈৱিক চাহৰ প্ৰচলন বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত অৰ্গেনিক কৃষি বাণিজ্যৰ ক্ষেত্ৰত উন্নতি হৈছে অসমৰ অৰ্গেনিক কৃষি বিশ্ব বজাৰত এক বিশেষ স্থান লাভ কৰিছে বিশেষকৈ বিভিন্ন ফল মূল চব্জি আৰু মছলা উৎপাদন প্ৰধান পঞ্চম অগ্ৰগতিৰ পৰ্যটন উদ্য়োগ অসমৰ পৰ্যটন খণ্ডো এক গুৰুত্বপূৰ্ণ অৰ্থনৈতিক খণ্ড তেখেতৰ প্ৰাকৃতিক সৌন্দৰ্য পৰ্বতীয়া অঞ্চল উজনি অঞ্চল আৰু ধৰ্মীয় পৰ্যটন কেন্দ্ৰসমূহৰ বাবে এই খণ্ডৰ বৃদ্ধি ঘটিছে গুৱাহাটী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যন মানকাছাৰ পৰ্বত দ্বীপৰ জিলাৰ শিৱ মন্দিৰ আদি পৰ্যটক মনোৰঞ্জনৰ স্থানসমূহৰ পৰা বহু পৰ্যটক আহি অসমৰ অৰ্থনীতিত অৱদান ৰাখিছে ষষ্ঠ শিল্প আৰু কাৰিকৰী উদ্যোগ অসমত বিভিন্ন শিল্প ক্ষেত্ৰৰ উন্নতি হৈছে চিনামাটিৰ সামগ্ৰী হস্তশিল্প কাঁচ লোহা আৰু অন্যান্য সামগ্ৰীসমূহৰ উৎপাদন অসমৰ অৰ্থনীতিত সহায়ক হৈছে বেপাৰী উদ্যোগ আৰু হস্তশিল্পৰ বিকাশ অসমৰ অৰ্থনীতিত মুখ্য ভূমিকা পালন কৰি থাকে সপ্তম শিক্ষা আৰু প্ৰযুক্তি অসমত শিক্ষা আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত গতিবিধি হৈছে নতুন শিক্ষা প্ৰতিষ্ঠান আৰু প্ৰযুক্তি আৰু আই টি খণ্ডৰ বৃদ্ধি অসমৰ অৰ্থনৈতিক বৃদ্ধিত সহায়ক হৈছে গুৱাহাটীত আই টি উদ্যান আৰু নতুন উদ্যোগৰ স্থাপনা অৰ্থনৈতিক বৃদ্ধিত নিশ্চিত কৰিছে অষ্টম সাৰ্বভৌমন্নাৰ উদ্যোগ অসমত চাহ গধূলি ফল মূল আৰু মাংসৰ উপাদানসমূহৰ উৎপাদন আৰু বেচা বিক্ৰীত বিপুল আভ্যন্তৰীণ আৰু ৰপ্তানি বাণিজ্য বিদ্যমান উপশংসা অসমৰ অৰ্থনৈতিক বৃদ্ধি কৃষি তেল আৰু গেছ শিল্প বস্ত্ৰ উদ্যোগ পৰ্যটন আৰু শিক্ষাখণ্ডসমূহৰ বৃহৎ ভূমিকা আছে এই খণ্ডসমূহৰ বৃদ্ধি অসমৰ অৰ্থনৈতিক শক্তি আৰু স্বনিৰ্ভৰতা নিশ্চিত কৰে